দোকানতে আছো আহি কোমলীয়া নে বুঢ়া এতিয়া দুই বুঢ়া তামোল কিমানমান লাগিব বাও ওৱা বুঢ়া তামোলৰ দামো ধেৰ নহয় কি কাৰণে লাগে তোমাক ওৱা বুঢ়া তামোলৰতো দাম ধেই ধেৰ আজিকালি কোমলীয়াটো সস্তাই আজিকালি আকৌ বুঢ়া তামোলৰ তেনেকৈ পাবলৈ নাই আছে বাৰু দোকানত কিন্তু দামটো বেলেগ আৰু কোমলীয়াতকৈ বহুত বহুত বেলেগ এতিয়া তোমাক কিমানকৈ লাগে মই পাঁ পাঁচশকৈ বিকি আছোঁ হেৰি পোণে কোমলীয়া দুশকৈ তোমাক কি বুঢ়াকেই লাগে মানে অ' তেতিয়াহ'লে অ' তাৰপৰা পাণ আছে নাই তোমাৰ অ' অ' অ' কিমানদিনৰ পাছত লাগিব অ' অ' এতিয়া বিয়া ছোৱালী বিয়া নে ল'ৰা বিয়া অ' তামোল নিব আহিলে মানে পইচাটো লাগিলে কিবা এটা মৰম চেনেহত কমামেই বিয়ালৈ কিন্তু মাতিবা আকৌ দেই অ' আৰু কিবা কবা নেকি অ' তেতিয়াহ'লে দোকানত তামোল আছে বাৰু মই এতিয়া আহিলে মানে নিদো আৰু তুমি অহালৈকে থৈ দিম আহে বাৰু দোকানলৈ আহিয়ে থাকে বেপাৰীয়ে আনিয়ে থাকে বাৰু তথাপিও আকৌ ভাল তামোলেইতো লাগিব তোমাক হয় নহয় বাৰু আহিবা অ' সেইটোৱে কথা পইচা যেতিয়া পইচা দি নিবা যেতিয়া চাই চিতি নিব লাগিব হয় নাই অ' সেইটোৱে অ' সেইটোৱে কথা ময়ো নি দিম নহয় মৰম চেনেহত কেইটামান

আৰু কিবা আছিল নেকি বাৰু পাণ নালাগে য আহিবা আহিবা ভাল পাম অ' হ'ব